পাঁচ জানুৱাৰী দুহেজাৰ এক ছয় জানুৱাৰী দুহেজাৰ দুই সাত জানুৱাৰী দুহেজাৰ তিনি আঠ জানুৱাৰী দুহেজাৰ চাৰি ন জানুৱাৰী দুহেজাৰ পাঁচ